ভাল জন্তু নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি প্ৰথমতে যিজন জন্তুৰ মালিক সেই মালিকজনৰ লগত কথা পাতি জন্তুটোৰ হিষ্ট্ৰি টেকিং আমি ল'ব লাগিব অৰ্থাৎ এই হিষ্ট্ৰি টেকিংটো ভাল জন্তু নিৰ্বাচনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আমি যিটো আমি জন্তু কিনিম বা যিটো জন্তু আমি পুহিবৰ বাবে আনিম তাৰ পূৰ্বপুৰুষৰ বিষয়ে আমি সম্যক জ্ঞান মালিকৰ পৰা আয়ত্ব কৰিব লাগিব যে তাৰ জন্তুটোৰ মাক আৰু দেউতাকৰ কিবা বেমাৰ আছিল নেকি বা সিহঁতৰ পূৰ্বজ বংশত কিবা বেমাৰ আছিল নেকি এনেকুৱা ধৰণৰ কথাবিলাক আমি মালিকৰ পৰা অধ্যয়ন কৰি আয়ত্ব কৰি ল'ব লাগিব আৰু তাৰোপৰি আমি যিটো জন্তু কিনিম সেই জন্তুটোৰ স্বাস্থ্যগত যিখিনি এপিয়াৰেন্স যিখিনি ফিজিকেল এপিয়াৰেন্স সেই ফিজিকেল এপিয়াৰেন্সবোৰ ভালদৰে চাই ল'ব লাগিব অৰ্থাৎ জন্তুটো শকত নে গাখীৰ দিয়া জন্তু কিনিলে গৰুজনীৰ উহাৰখন ভালকৈ বিকশিত হোৱা নে জন্তুটোৰ শিংবোৰ ভাল নে জন্তুটোৰ পেটটো সঠিক অৱস্থাত আছেনে এনেকুৱা ধৰণৰ শাৰিৰীক যিবিলাক অংশ আছে সেই অংশবিলাকৰ ওপৰত আমি ভালদৰে অৱগত হৈ ল'ব লাগিব এইটো গৰুৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য কুকুৰৰ পোৱালি যদি ল'বলৈ যাওঁ তেতিয়াহ'লে কুকুৰটোৰ পূৰ্বব বংশত কিবা বেমাৰ আছিল নেকি কুকুৰটোক জন্ম দিয়া কুকুৰটোৰ মাক আৰু দেউতাকৰ কিবা বেমাৰ আছিল নেকি সেই বিষয়ে আমি জ্ঞান ল'ব লাগিব গতিকে এই ব্যৱস্থাটোক আমি অধ্যয়ন কৰা অনুসৰি প্ৰজেনি ছিলেক্শ্য়ন বুলি কয় গতিকে এই কামখিনি আমি কৰি ল'ব লাগিব আৰু স্বাস্থ্যৱান জন্তুৰ লক্ষণ বুলি যদি আমি চাবলৈ যাওঁ স্বাস্থ্যৱান জন্তুৰ লক্ষণবোৰ হৈছে নোমবিলাক মিহি মিহি কাৰণ তাৰ পেটত পেলু নাই কাৰণ যেতিয়াই পেলু থাকে জন্তুটোৰ নোমবিলাক ঠৰঙা ঠৰং আৰু দেখিবলৈ জন্তুটো কুৎসিত হৈ যায় তাৰোপৰি জন্তুটোৰ শাৰিৰীক যিবিলাক অৱয়ৱ সেই অৱয়ৱবিলাক আমি চাব লাগিব ক'ৰবাত দুখ পাই হাড় ভাগি যোৱা ব্যৱস্থা আছে নেকি সেইবোৰ আমি চাব লাগিব জন্তুটোৱে মন মাৰি থাকে নেকি সেইবোৰ আমি চাব লাগিব কাৰণ ভাল জন্তু এটা পুহিবলৈ হ'লে জন্তুটো ফূৰ্তিলা হ'ব লাগিব জন্তুটো অমায়িক হ'ব লাগিব গতিকে এনেকুৱা ধৰণৰ শাৰিৰীক আৰু জন্তুটোৰ মানসিক অৱস্থাবোৰ অধ্যয়ন কৰি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ আৰু এইসমূহ মই আয়ত্ব কৰিবলৈ কাৰোবাৰ পৰামৰ্শ লওঁ নি বুলি যদি কওঁ তেতিয়া আমাৰ ওচৰৰে ভেটেনেৰিত থকা ভেটেনেৰি ডক্তৰৰ পৰা মই পৰামৰ্শ লওঁ আৰু তাৰোপৰি কিছুমান আলোচনী আছে সেই আলোচনীবিলাকত পঢ়িও পশুপালন সম্বন্ধীয় বিভিন্ন ধৰণৰ কথা বতৰা গম পাব পাৰি আৰু ইন্টাৰনেটত এটা ৱেবছাইট উপলব্ধ আছে যে কৃ্ষি জাগৰণ এই কৃ্ষি জাগৰণটোতো বিভিন্ন ধৰণৰ মাছ পালন পশু পালন ইত্যাদিবিলাকৰ কথা নিয়মিয়াকৈ লিখা হয় আৰু সেইসমূহ আমি ইন্টাৰনেটত পঢ়ি আমি পশু পালন সম্বন্ধীয় বিভিন্ন ধৰণৰ কথা প্ৰজাতি নিৰূপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা জন্তু এটা স্বাস্থ্যৱান হ'লে তাত কেনেকুৱা ধৰণৰ লক্ষণবোৰ থাকে এইসমূহ আমি আয়ত্ব কৰিব পাৰোঁ